অঁ হেল্ল' অঁ পাইছোঁ পাইছোঁ কেনেকুৱা ভালনে অঁ ভালেই অঁ

অঁ অঁ পাৰিব পাৰিব অঁ আছে থকা মেলাও আছে আছে আছে থকা মেলা সুবিধা চবেই আছে মানে ইয়াত এতিয়া ধৰি লোৱা শিৱসাগৰত ৰংঘৰ এইফালে আছে কাৰেংঘৰো আছে তোমালোকে কি চাম বুলি ভাবি আহিবা

হ'ব হ'ব হ'ব একেলগে আহোঁ বুলি ক'লেও হ'ব তাতে আকৌ মানে তোমালোকে যদি ৰংঘৰ কাৰেংঘৰ চব চোৱা আকৌ কমলাবাৰী বুলি এখন ধুনীয়া উদ্যান এখন আছে তাতো এখন পাৰ্ক আছে তাৰপাছত আকৌ ইক'ও বুলি এখন পাৰ্ক খুলিছে তাত চাওঁ বুলি ক'লেও পাৰিবা তাৰপৰা আকৌ ইফালে চৰাইদউত আছে পুৰণি কীৰ্তিচিহ্নবিলাক মৈদাম মানে স্বৰ্গদেউ মানে গদাধৰসিংহৰ এই ঢেৰ মানে যি চাওঁ কোৱা মৈদামবিলাক আছে তাতো আছে ধুনীয়া ধুনীয়া জেগা আছে সেইবিলাক চাওঁ ক'লেও পাৰিবা আহোঁ বুলি ক'লে আৰু যদি বোলে থাকা মেলা সুবিধা কৰি দিব লাগে তেতিয়াও মই কথা পাতি দিব পাৰোঁ আৰু যদি বোলে তোমাৰ আছে আছে আছে থকা মেলা কৰোঁ বুলি ক'লেও পাৰি তেনেকৈ ফুৰি ফুৰা মেলা কৰিবপৰা সুবিধা আছে বোলে থাকি মেলি আগদিনাখন আহি পিছদিনাখন বোলে থাকি আকৌ বোলে এইবিলাক চাই মেলি গোটেইখিনি শেষ কৰি থৈ যাওঁ বুলি ক'লেও পৰা হ'ব তেনেকৈ খৰচ পাতি খৰচ পাতি মানে তেনেকৈ নহয় ন গাড়ীখনৰ এতিয়া তাৰপৰা আহিবা এতিয়া তোমালোকৰ গাড়ীখনৰ ৰিজাৰ্ভটো কিমান লয় এতিয়া ভাড়াটো সেইটো তাৰপিছতে ইয়াত মানে এনেই টিকেট মানে কিবা এটা লয় পঞ্চাছ টকা বিছ টকা এনেকৈ অঁ অঁ অঁ অঁ হ'ব হ'ব কাৰেংঘৰ চাব পাৰিবা কাৰেংঘৰটো আজিকালি ইমান ধুনীয়া কৰিলে আগৰ পুৰণি এই মানে হেৰিবিলাকো ধুনীয়া ধুনীয়াকৈ বনালে আৰু তাতে মানে কি হ'ল এই পাৰ্কবিলাকো ধুনীয়া কৰিলে তাৰপৰা আকৌ তাত এই পুৰণি মানে আচল ৰজাদিনীয়া যিবিলাক মানে মৈদাম আছে তাৰমানে ৰংঘৰ কাৰেংঘৰ যিখিনি আছে গোটেইখিনিয়ে ধুনীয়াকৈ বনাইছে সেইখিনি চাওঁ ক'লেও পাৰিবা এতিয়া তোমালোকে কেনেকৈ আহা কেইদিনৰ কাৰণে আহা আকৌ চাবলৈ আহা নে ঘূৰি যাবলৈকে আহা নে সেইটো আৰু তোমালোকেই জানিবা

অঁ অঁ অঁ অঁ অঁ পাহাৰ আছে ওচৰতে আছে আমাৰ পাহাৰো ওচৰতে পাহাৰলৈ প্ৰায় এনেই চাওঁ বুলি ক'লে ওচৰৰ পাহাৰকেইটা মানে কিমান দূৰ হ'ব ইয়াৰপৰা এক কিলো ডেৰ কিলোমিটাৰমান হ'ব যাওঁ বুলি ক'লে পৰা হ'ব আৰু ইমান হেৰিয়াত

অঁ অঁ সেইটো হয় আচলতে মোবাইলত যিটো চাই মানে হেৰি লাগে নহয় নিজে চাই চোৱাটো মানে বেছি ভাল লাগে কাৰণ কেলেই পুৰণিদিনীয়া যিবোৰ ৰজাাদিনীয়া বস্তু আছে সেই বস্তুবিলাক চাই মেলি ধৰি লওক মানে ফুৰি চাকি মানে কিমানটো হেৰি কৰিব পাৰি মানে এনেই মোবাইলত চালে ইমান ভাল নালাগে আৰু সেইভাগে ফুৰা মেলা কৰিলে ভাল লাগে চাবলৈ কৰিবলৈ এতিয়া কেনেকৈ আহিম বুলি ভাবিছা ডাঙৰ গাড়ী নে সৰু গাড়ী লৈ অঁ অঁ তেনেকৈ আহোঁ ক'লেও হ'ব বাৰু খালি আৰু সেইটো সিমান দূৰৰপৰা এতিয়া ভাড়াটো কিমান ল'ব ৰিজাৰ্ভত অহা কেইদিনৰ কাৰণে আহা সেই খৰচ পাতিটো তোমালোকৰ ওপৰত পৰিব আৰু কিন্তু ইয়াত টিকেট অঁ অঁ অঁ অঁ

অঁ অঁ অঁ আৰু মানে এনেকুৱা অঁ কৰি দিম কৰি দিম অঁ কৰি দিম অঁ কৰি দিম থকা মেলা সুবিধাটো অঁ ন থকা মেলা চব সুবিধা অঁ যদি হোটেল হোটেলতো থাকোঁ বুলি ক'লেও সুবিধাটো আছে হোটেলত থাকিলেও হ'ব আৰু যদি বোলে হোটেলত নেথাকো এনেই ক'ৰবাত ফুৰি চাকি এদিনীয়াকৈ ঘূৰি যাওঁ বুলি কয় তেতিয়া সময় লাগিব আৰু সময় মানে ধৰি লওক দিনটো কিমান অতিবাহিত কৰিব পাৰিবা আকৌ দিনৰ দিনটো এতিয়া সিমানটোহে লাগে অঁ ধৰক থকা সুবিধাটো মানে মই যদি থাকোঁ বুলি কোৱা মই থকা মেলা সুবিধা কৰি দিব পাৰিম যদি হোটেল লাগে হোটেল ভাড়া কৰি দিব পাৰিম নহ'লে ক'ৰবাত যদি ঘৰত বোলে কাৰোবাৰ ঘৰত থাকিও চোৱা মেলা কৰিব পাৰোঁ তেনেকৈয়ো মানে কথা বতৰা পাতি দিব পাৰিম তেনেকৈ এতিয়া কেনেকৈ তোমালোকে তোমালোক তুমিতো অকলে একমত হ'লে নহ'ব লগৰখিনিও হ'ব লাগিব কেনেকৈ অহা কথা ভাবিছে তেনেকৈ আহিব লাগিব

অঁ নহয় এতিয়া অঁ ইমান ধুনীয়া ধুনীয়া পাৰ্কবিলাক আমাৰ ইয়াতে এতিয়া এতিয়া ইমান ধুনীয়া পাৰ্কবোৰ খুলিছে এতিয়া ইমান ধুনীয়া পাৰ্ক মানে এতিয়া ইক' পাৰ্ক বুলি এখন খুলিছে নতুনকৈ ইমান ধুনীয়া লাগে মানে একদম ইমান মোহনীয়া দৃশ্য চালে চাই থাকোঁ চাই থাকোঁ নিচিনা লাগে আকৌ ইয়াত কমলাবাৰী এখন মানে যিখন খুলিছে সেইখন আজি এতিয়া কিমান পিকনিকত মানুহ আহিছে হিচাপ নাই মানে আহিয়ে আছে গৈয়ে আছে কোনো ডিচেম্বৰ জানুৱাৰী বুলি হিচাপ নাই আৰু মুঠতে আহিছে গৈছে আহিছে গৈছে পিকনিকৰ পাৰ্টিক মানে পিকনিক খাওঁতে মানে জেগা নাইকিয়া হৈ গৈছে আৰু হয়তো জানুৱাৰী মাহত অঁ সেইটো হয় সেইবোৰতো চব বস্তু লৈ আহিব লাগিব নিজৰ খোৱা বোৱা সঁজুলিটো মানে যিখিনি সামগ্ৰীও লাগে সেইখিনিতো নিজে আনিব লাগিব আৰু মানে ধৰি লওক যদি হোটেলত খাওঁ বুলি কয় হোটেলতো খাবপৰা হয় তেনেকৈ কোনটো সুবিধা হয় নিজেহেঁতি মানে সেইটো আৰু গোটেই কেইগৰাকীৰ মাজত আলোচনাটো কৰি ল'ব লাগিব আৰু অঁ এতিয়া মানে এই পাৰ্ক পাৰ্ককেইখনত মানে টিকেট কাটিলে পঞ্চাছ টকামানকৈ ল'ব সেইটো এক্সট্ৰা নিজৰ ব্যক্তিগত খৰচ অঁ সেইটো দিবই লাগিব সেইটো সেইটো কোনো মানে হেৰি নাই তাৰ প্ৰতিখন পাৰ্কত বা প্ৰতিটো মানে ৰংঘৰ কাৰেংঘত সোমালেও এটা এটা টিকেটৰ মানে হেৰিটো ল'বয়েই মূল্যটো সেই মূল্যটো এতিয়া সেইটো নিজৰ ব্যক্তিগত হিচাপে খৰচ হ'ব আৰু সেইটো লাগিবই সেইটোতে এতিয়া কি কেনেকৈ গোটেই কেইগৰাকীৰ মাজত মিলাই বোলে মই নহয় বোলে আমি গোটেই কেইগৰাকীৰ মাজত গ্ৰুপত দি দিওঁ অঁ এগৰাকীৰ মাজতে হ'ব পঞ্চাছ টকা তেতিয়া ছগৰাকীক অঁ চগৰাকীৰ মাজত হ'লে মানে চগৰাকী হেৰিটো বেলেগ হ'ব আৰু মানে যদি বাৰগৰাকী আহে তেতিয়া ধৰি লওক ছশ টকা হ'ব আৰু পঞ্চাছ টকাকৈ বা ধৰি লওক বা বেছিকৈ আহে তেতিয়া সেইটো নিজৰ খৰচ আৰু এতিয়া কেনেকৈ কি কৰি গোটেই গ্ৰুপত নহ'লে পইচাটো সৰহকৈ তুলি দিলে ভাল আৰু

অঁ ঠিক আছে ঠিক আছে হ'ব দিয়া তুমি অহাৰ আগদিনাখন মোলৈ ফোন এটা কৰিলেই হ'ব মই এদিন বা দুদিনৰ আগত ফোন কৰি দিলেই হ'ব অঁ ঠিক আছে মই ফোন কৰিম